বিজনেছ এটা কৰিব গ'লে প্ৰথমতে তাত ল'কেশ্যনটো ভাল হ'ব লাগিব ল'কেশ্যনটোত মানুহ অহা যোৱা কৰিব লাগিব তাতে বিজনেছটো ভালকৈ চলে আৰু বিজনেছটো আৰম্ভ কৰিবলৈ হ'লে এটা জেগা ভালকৈ বাচি ল'ব লাগিব সেই জেগাটোত যাতে পাব্লিকৰ মানুহ অলপ সৰহ হয় আৰু সেই তেনেকুৱা জেগাত বিজনেছটো ভালকৈ চলে আৰু আৰু বিজনেছ এটা খুলিবলৈ হ'লে এটা ৰুম ল'ব লাগিব ৰুমত বস্তু ভৰাব লাগিব বহুত বস্তু লাগে ফাৰ্নিচাৰ ভৰাব লাগিব ৰুমৰ ভাড়া দিবলগীয়া হয় ৰুমৰ ৰুমটো ভালকৈ সজাবলগীয়া হয় ৰুমত বহুত বস্তু লাগে যিবিলাক বস্তু আমি মানুহে বিচাৰিলে যাতে পাওঁ এতিয়া বিভিন্ন টাইপৰ ব্যৱসায় কৰিব পাৰি এতিয়া পাণ তামোল দোকান এটা দিব হ'লে এতিয়া চব বস্তু ৰাখিব লাগিব পাণ তামোল আদি কটাৰী আৰু চাদা চূণ বগা চাদা ক'লা চাদা আৰু আপোনাৰ পাণো দুই ধৰণৰ পায় পাণ আনি থ'ব লাগিব আৰু পাণবিলাক আমি কালেকশ্যন কৰি আনি থ'ব লাগিব পচোৱা তামোল থ'ব লাগিব আৰু আৰু পেকেট বস্তু এইবিলাক যোনবিলাক খায় মানুহে আজিকালি পেকেট গোটখা পেকেট চিপ্ছ এইবিলাক পানী বটল চানি বটল সেইবিলাক মানুহে প্ৰায় বিচাৰে তেনেকুৱা বস্তু আমি থ'ব লাগিব আৰু আৰু মানুহে যিকোনো বস্তু বিচাৰিলে যাতে ঘপককৈ পায় তেনেকুৱা এটা হ'ব ক'লে ভাল হয় আৰু কম্পিউটাৰ দোকান খুলিব পাৰি কম্পিউটাৰ দোকানত বহুত মানুহ আহে আজিকালি চব বস্তু অনলাইন হৈ গৈছে গতিকে কম্পিউটাৰ দোকানত বহুত ভিৰ হৈ থাকে আৰু কম্পিউটাৰ দোকান এখন খুলিবলৈ হ'লে কম্পিউটাৰ দোকানত প্ৰথমতে কম্পিউটাৰ লাগিব তাৰপিছত জেৰক্স মেচিন এটা লাগিব তাৰপিছত আৰু তাত পে'ন পেঞ্চিল কলম যিমান পাৰে মানে ষ্টেচনাৰী বস্তু ভৰাব লাগিব ৰং পেঞ্চিল আৰু কম্পিউটাৰ দোকানখন প্ৰায় স্কুলৰ ওচৰত বা কলেজৰ ওচৰত খুলিলে ভাল হয় তাত কাৰণ অনলাইন কামবিলাক চব পোৱা যায় আৰু তেনেকুৱা য'ত কম্পিউটাৰ কাম বেছি চলে এতিয়া হস্পিটেলৰ আগত তেনেকুৱা জেৰক্স য'ত চলে তেনেকুৱা আগত খুলিলে ভাল হয়

কাপোৰৰ কাপোৰৰ দোকনো কৰিব পাৰি কাপোৰৰ দোকানত আপোনাৰ বহুত বহুত লাভ হয় কাপোৰৰ দোকানবিলাক আমি বাহিৰৰপৰা কাপোৰবিলাক কম অতি কম দামত আনি কিনে আমি ইয়াত বিকিবলৈ পাৰোঁ যোনবিলাক ইয়াত আপোনাৰ বাহিৰৰপৰা আনিলে আপোনাৰ ত্ৰিছ টকা চল্লিছ টকাতে পায় ইয়াত আমি ডেৰশ টকাত দুশ টকাত বিকিব পৰা যায় গতিকে বাহিৰৰপৰা কাপোৰবিলাক কালেকশ্যন কৰি আনি আমাৰ ধুনীয়াকৈ মুকলি বজাৰকৈ হ'লেও আমি তাত দিলেও আমি ধুনীয়া লাভ হয় গতিকে তেনেকুৱাও কৰিব পাৰি আৰু দোকান এখন খুলি ল'ব পাৰিলে আৰু ভাল গতিকে য'ত মানুহ ঘৰত থাকে তাত দোকানৰ প্ৰয়োজন মানে তাত গাঁৱৰ এৰিয়াত গাঁৱৰ এৰিয়াত বেছি ভাল হয় দোকান এখন খুলিলে কাপোৰৰ দোকান এখন খুলিলে ধুনীয়া চেল হয় আৰু আৰু দোকান এখন খুলিবলৈ হ'লে লাই লাইচেঞ্চ লাগে লাইচেঞ্চৰ লগত আপোনাৰ আৰু বহুত কিবাকিবি লাগিব পান পান পান কাৰ্ড ভোটাৰ আই ডি এইবিলাক বেংক এইবিলাক চব লাগিব আৰু আৰু দোকানখন খোলাৰ পিছত আপোনাৰ বহুত খৰচ আহি পৰে মানুহ এটা ৰাখিব লাগিব আৰু বস্তু কাৰেণ্টৰ বিল আহি পৰে গতিকে সেইখিনি গোটেইখিনি এখন দোকানত খুলিব গ'লে সেইখিনি বস্তু সোমাই থাকে এতেকে কিমান টকাৰ প্ৰয়োজন হয় তাকে অনুমান কৰিব পাৰি আৰু তেনেকৈ প্ৰত্যেকটো জেগাতে এটা এটা জেগাত মানে মানুহবিলাক চাই কোনটো পৰিস্থিতিত কেনেকুৱা দোকান খুলিলে ভাল হ'ব সেইটো চাই ল'ব লাগে আগতীয়াকৈ এতিয়া মাংস দোকানো খুলিব পাৰি মাংস দোকানটো এতিয়া য'ত মাংস দোকান নাই তাত মাংস মাছ মাংস দোকানো খুলিব পাৰি মাছ মাংস দোকানতো ধুনীয়া লাভ হয় ব্ৰইলাৰ গোটাকৈ কিনি আনি কাটি বিকিলেও ধুনীয়া লাভ হয় যোনটো ব্ৰইলাৰ এতিয়া ডেৰশ টকা কে জি গোটাকৈ আৰু কাটি আনিলে তিনিশ টকা ওচৰা ওচৰি বিকিব পাৰি মাছো তেনেকৈ দুশ টকাত বিকিব পাৰি কম দামত আনি গতিকে তেনেকৈ মাছ মাংসৰ দোকান খুলিলেও ধুনীয়াকৈ চলে আৰু বিভিন্ন কৰিব পাৰি এতিয়া মাছ মাছৰ ব্যৱসায়ো কৰিব পাৰি গাহৰিও কৰিব পাৰি গতিকে টেবুল এখন টেবুল এখন লাগিব তাৰ কাৰণে বস্তু চব বস্তু লাগে দাও এখন লাগিব সেইবিলাক বস্তু চব বস্তু বেলেগ বেলেগ বস্তু লাগে গতিকে তেনেকৈ আমি নিজৰ হিচাপত আমি দোকানখন কি দোকান খুলিম সেই দোকানটোৰ ওপৰত আমি অলপ মন দি চাব লাগিব চাই লৈ আমি দোকানখন খুলিব পাৰিম খুলিব লাগিব আৰু ইমানেই আৰু হ'ব